আমাৰ অঞ্চলৰ ব্যৱসায় কৰিব পৰা নতুন ব্যৱসায়সমূহ বহুত ধৰণৰ আছে আমি যদি এতিয়া নতুনকৈ নতুনকৈ আমি এতিয়া যেনে আমি গোটৰ গোটৰ কাম গোটৰ পৰা আমি পইচা লৈও আমি ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ গতিকে আমি গাহৰি পুহিব পাৰোঁ যেনেকে কুকুৰা হাঁহ গাহৰি সেয়া আজিকালি আজিকালি কুকুৰা আপোনাৰ এশ কুকুৰা লৈও আপোনাৰ এশ কুকুৰালৈ যদি আপুনি পঞ্চাছটা আপুনি কণীৰ পৰাব বিচাৰে সেয়া আপোনাৰ বহুত বহুত আপোনাৰ ব্যৱসায় আৰম্ভ বুলি ক'ব পাৰি আৰু আমি যেনেকে কুকুৰা গাহৰি যদি আমি তিনটা পোহোঁ সেয়া আমাৰ তেনেকেও আমাৰ ছ ন মাহত আপোনাৰ পঁচিছ পঁচিছ হাজাৰকে আমাৰ মানে আমাৰ ব্যৱসায়টো তেনেকৈ আৰম্ভ হয় আমি পোহোঁ ভালকৈ যদি আমি দানা খুৱাওঁ তেনেহ'লে আমি বহুত ধৰণৰ আমি উপকৃত হ'ব পাৰোঁ আৰু আমাৰ অঞ্চলত মানে কুকুৰা হাঁহো বিক্ৰী কৰিব কুকুৰা হাঁহো পুহিব পাৰে আপুনি কুকুৰা হাঁহ আপুনি ব্যৱসায় হিচাপত ল'ব লাগিব যদি পোহে আৰু সকলো ধৰণৰ ব্যৱসায় কৰিব পৰা আমাৰ সুবিধা আছে আপুনি গাহৰি পুহিবৰ কাৰণে আপোনাৰ এটা গঁৰাল বনায় যেনেকে তলখন তলখন যদি আমি পকা কৰি ধুনীয়াকে চব চাফ চিকুণ কৰি গাহৰি যদি পোহোঁ মানে চাফ চিকুণ কৰি থ'লেহে আমাৰ মানে নিজৰ কাৰণেও ভাল মানে পুহিলে আমাৰ গাহৰি পুহিলে আপোনাৰ চফাকে থ'ব লাগে ভালকৈ দানা পানী খোৱাব লাগে সেয়া আমি মানে সেয়া আমাৰ এতিয়া ব্যৱসায় বুলি আমি ধৰি ল'ব পাৰোঁ আৰু কুকুৰা হাঁহ আপুনি যেনেধৰণৰ আপুনি চাউল ধান খুৱাই কুকুৰা আৰু ধান মানে খেতিপথাৰ আমাৰ খেতিত গাঁৱলীয়া মানুহৰ খেতিপথাৰ আছে আমাৰ কুকুৰা পুহিবৰ কাৰণে আমাৰ মানে একো মানে অসুবিধা নহয় হাঁহ পুহিবৰ কাৰণে আমাৰ এটা গঁৰাল লাগে সেই গঁৰালত আমি হাঁহ যদি আমি ত্ৰিছ চল্লিছটা কৰি আমি পোহোঁ আৰু মানে সেয়াই আমি ব্যৱসায় হিচাপে আমি ল'ব পাৰোঁ আৰু ব্যৱসায় আমি ব্যৱসায় আমি বহুত ধৰণৰ গাহৰিটো আমি গাহৰিও আমি পুহিব পাৰোঁ কুকুৰা হাঁহ আমি যেনেকে যদি আমি কুকুৰা যদি আমি এনেকে কণী পাৰিবৰ কাৰণে খেৰত আমি মানে কণী পাৰিবলৈ দিয়া হয় আমাৰ খেৰ আমাৰ মানে পথাৰ খেতি কৰাৰ পিছত আমাৰ পুহিবলে আমাৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু কুকুৰা আমি সকলো মানুহেই পোহে সেয়াই আমাৰ ব্যৱসায় হিচাপে আমি আৰম্ভ কৰোঁ গাহৰি আমি আৰম্ভ কৰোঁ ব্যৱসায় হিচাপে কুকুৰা আৰম্ভ কৰোঁ সকলো ধৰণৰ আমি ব্যৱসায় হিচাপে আৰম্ভ কৰোঁ আমি সেই তেনেকৈ আমি চলি থাকিব পাৰোঁ মানে গাঁৱলীয়া সমাজে গ্ৰাম্য অঞ্চলত মানে কুকুৰা হাঁহ পুহি পেলাই আপুনি বহুত ধৰণৰ উন্নতি হ'ব পাৰে যে আপোনাৰ খেতি পথাৰৰ পৰা যেনেকে আপুনি খেতি কৰিও আপুনি বহু ধৰণৰ উপকৃত হ'ব পাৰে খেতি যেনে সৰিয়হৰ খেতি কৰিও আমি বহুত ধৰণৰ উপকৃত হওঁ সৰিয়হৰ খেতি কৰোঁ ধান খেতি কৰোঁ গোম ধান খেতি কৰোঁ আৰু সকলো ধৰণৰ আমি ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ যদি আমাৰ ইচ্ছা মনে যদি বিচাৰে আমি সকলো ধৰণৰ মানে ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ

আৰু খেতি কৰি আমি ব্যৱসায় হিচাপে ল'ব লাগিব তেতিয়াহে আমি মানে উন্নতি কৰিব পাৰিম যিকোনো আমি যিকোনো এটা বস্তুৱ যদি আপুনি ভালকৈ ব্যৱসায় হিচাপে লয় যেনে কুকুৰা হাঁহ যদি ভালকে আপুনি ব্যৱসায় কৰে সেয়া আপোনাৰ ব্যৱসায় হিচাপে ভালদৰে আপুনি উন্নতি কৰিব পাৰে বহু ধৰণৰ আমি তেনেকেও আমি উন্নতি কৰিব পাৰোঁ